অঁ ইয়েচ মেম ভেৰি গুড ইভিনিং ক'ব হয় হয় লাগিছে কওকচোন অঁ ইয়েচ মেম এক্সোৱেলি প্ৰজেক্ট আমাৰ মাল্টিপুল লোকেচনত চলি আছে এতিয়া আপোনাক এনেই কেনেকুৱা লাগিছে ৰিকুৱাৰমেণ্টটো অলপমান জনাব পাৰিব নেকি মানে কিমান বিএইচকে লাগে বা কোনটো লকেচনত

আচ্ছা আচ্ছা

অকে অকে হয় ফিফ্টি চেভেনটিৰ ভিতৰত যদি আপুনি চিটিৰ ভিতৰত চাই আছে আমাৰ ধুনীয়া প্ৰপাৰ্টি আছে আমাৰ ইয়াতে গুৱাহাটীত আপুনি চিক্স মাইল চাইডে আমাৰ এটা প্ৰপাৰ্টি আছে ডেন কাহিলিপাৰাতো আমাৰ প্ৰপাৰ্টি আছে যিটো আণ্ডাৰ কনষ্ট্ৰাকচন আছে এতিয়া চ' তাতে বহুত ভাল প্ৰাইচতে আপুনি মাল্টি ষ্ট্ৰৰিড এপাৰ্টমেণ্ট হয় মাল্টি ষ্ট্ৰৰিড প্ৰজেক্ট হয় আমাৰ চ' ফুল্লি ষ্টেটেড চচাইটি পাব লগতে আপোনাৰ গোটেইখিনি এমিনিটিজৰ লগত ফুল ফেচেলিটি আপুনি হেৰিৰ ভিতৰতে পাব চ' ফুল্লি ষ্টেটেড চচাইটি ওইথ ফুল চিকিওৰিটি আপুনি মানে ফ্লেট এটা ল'ব পাৰিব এইখিনি লোকেচনত এইকেইটা লোকেচন হ'ব নে কনভেনিয়েণ্ট অঁ চিক্স মাইলৰ এক্সোৱেলি পাঞ্জাবাৰী লোকেচনত আছে হয় হয় পাঞ্জাবাৰী লোকেচন তাত আপুনি দুটা চাইজত পাব দুটা মানে আপোনাৰ বাৰশ স্কোৱাৰ ফিটৰ ভিতৰত পাই যাব উইডিন টুৱেল্ভ হানড্ৰেড স্কোৱাৰ ফিট টুৱেল্ভ হানড্ৰেড স্কোৱাৰ ফিটৰ ভিতৰত আপুনি থ্ৰি বিএইচকে ফ্লেট পাই যাব আৰু নহয় কাৰ্পেট এৰিয়াটো টুৱেল্ভ হানড্ৰেড নহয় এক্সোৱেলি চুপাৰ বিল্টাপ এৰিয়া হয় আপোনাৰ টুৱেল্ভ হানড্ৰেড চ' কাৰ্পেট এৰিয়াটো তাতকৈ কম হ'ব এক্সোৱেলি আপোনাৰ চুপাৰ বিল্টাপ এৰিয়াটোতো জানেই মানে গোটেইখিনি ইনক্লোড কৰি পেলাই কমন এৰিয়া ডেন আপোনাৰ এইখিনি বস্তু মানে ভিতৰৰ কাৰ্পেট এৰিয়া গোটেইখিনি মিলাই পেলাই চুপাৰ বিল্টাপ এৰিয়াটো হয় চ' আপোনাৰ কমন এৰিয়াজবিলাকো ইনক্লোড হৈ আছে তাতে কাৰ্পেট এৰিয়াটো আপোনাৰ এইট হাণ্ডেড্ৰেড প্লাচমান আহিব অঁ এইটো থ্ৰি বিএইচকে প্ৰাইচটো উইডিন চিক্সটি আহি যাব আপোনাৰ বাজেটৰ ভিতৰত আহি যাব ঠিক আছে ঠিক আছে আপুনি এইটো এইটো নাম্বাৰত কল ক কল কৰি পেলাই জনাই দিব অকে থেংক ইউ মেম